ভাৰতবৰ্ষত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে প্ৰত্যেক জাতি জনগোষ্ঠীৰেই কিছুমান সুকীয়া সুকীয়া নিজস্ব ব্যঞ্জন আছে নিজস্ব খাদ্যভ্যাস আছে গতিকে তেনেস্থলত প্ৰত্যেকেই নিজৰ নিজৰ খাদ্য সম্ভাৰৰ লগতে নিজৰ নিজৰ মচলা তৈয়াৰ কৰে বা ঘৰতেই মচলা তৈয়াৰ কৰি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় আৰু উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ অসমতেই আমি যদি লক্ষ্য কৰো অসমীয়া লোকসকলে থলুৱাভাৱে সাধাৰণতে তেওঁলোকে কেৱল হালধি নিমখ বা নহৰু আদা আদি ব্যৱহাৰ কৰিয়েই অতি কম মা মচলাযুক্ত খাদ্য সম্ভাৰ ব্যৱহাৰ কৰে ঠিক সেইদৰে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বহু লোকৰ বিৰিয়ানী খায় পোলাও খায় বা তেনেদৰে বেংগলী মানুহবোৰেও মাছৰ ব্যঞ্জন ৰান্ধে তেওঁলোকে পোলাও বনায় তেনেদৰে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আমি দেখিবলৈ পাওঁ ঠিক সেইদৰে উত দক্ষিণ ভাৰতৰ লোকসকলে ৰুটি খোৱা দেখিবলৈ পাওঁ আৰু তেনেদৰে তেওঁলোকেও বিভিন্ন ধৰণৰ মা মচলা ঘৰতে প্ৰস্তুত কৰে সাধাৰণতে আমি অসমত যদি দেখিবলৈ পাওঁ অসমীয়া লোকসকলে থলুৱাভাৱেই মাছৰ টেঙাৰ আঞ্জা খায় ঠিক সেইদৰে বৰা চাউলৰ চেৱা দিয়া ভাত খায় বিহুত পিঠাপনা বনাই খায় সাধাৰণতে অসমীয়া লোকসকলে মা মচলা অতি কম ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে তেজপাত বা মান ধনীয়া বা ধনীয়া আদিৰেই ব্যঞ্জনখন সুস্বাদু কৰাৰ ওপৰত গুৰুত্ব দিয়ে ঠিক সেইদৰে বেংগলী লোকসকলে তেওঁলোকে যদি বিৰিয়ানী বনায় বিৰিয়ানী মচলা বা তেনেদৰে মাংস বা মাছত তেওঁলোকে মাছত সাধাৰণতে তেওঁলোকে সৰিয়হ ব্যৱহাৰ কৰে তৰু তদুপৰি তেওঁলোক মা মচলাৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ ডালচেনী ইলাইচী ডাঙৰ ইলাচী ঠিক সেইদৰে জিৰা ধনীয়া গুৰি জিৰা পাউ জিৰাগুৰি আৰু ঠিক সেইদৰে আমি শুকান জলকীয়া দিয়া দেখিবলৈ পাওঁ আদি তাৰোপৰি কেশৰ ব্যৱহাৰ কৰে আৰু খাদ্য সম্ভাৰত গাখীৰৰ ব্যৱহাৰো আমি খুব বেছি পৰিমাণে দেখিবলৈ পাওঁ ঠিক সেইদৰে উত্তৰ ভাৰততো নিজস্ব ৰূপত মা মচলাৰ ব্যৱহাৰ আমি দেখিবলৈ পাওঁ তেওঁলোকে হালধিৰ ব্যৱহাৰ কৰে আৰু ঠিক সেইদৰে বহুত লোকে বইল কৰিয়েই বা থলুৱা যিবোৰ জনজাতীয় লোক তেওঁলোকে খাদ্য সম্ভাৰত বেছি তেল নাখায় বইল কৰি খায়েই ভাল পায় আৰু ঠিক সেইদৰে বিভিন্ন লোকে বিভিন্ন ধৰণেৰে খাদ্য সম্ভাৰ কৰা দেখিবলৈ পোৱা যায়